আমাৰ অঞ্চলৰ বিখ্যাত বজাৰ বুলি ক'লে আমি আমাৰ সাপ্তাহিক বুধবৰীয়া বজাৰকে বুজোঁ বুধবৰীয়া বজাৰটো সেইকাৰণে আমি বিখ্যাত বুলি কওঁ কাৰণ তাত সৰু বস্তুৰ পৰা ডাঙৰ বস্তুলৈকে পায় তাত আপুনি কেঁচা চব্জিৰ পৰা আৰম্ভ কৰি আপুনি ধান শস্যবিলাক বিক্ৰী কৰাও হয় ধান চাউল বিক্ৰী কৰা হয় আৰু তাত আপোনাৰ গৰু ছাগলী ধৰক গাহৰি তেনেকৈ সেইবোৰো আপোনাৰ কিনা বেচা কৰা হয় সাপ্তাহিক সাপ্তাহিক বজাৰত বস্তুৰ দামবোৰ অলপ কম হয় সেইকাৰণে তাত মানুহৰ ভিৰ বেছি হয় কাৰণ তাত কাপোৰ কানি বাঁহ বেতৰ বস্তু সকলো বস্তু একেখন একেলগে পোৱা যায় মানে বজাৰখনকে বৰ ডাঙৰ বজাৰে হয় বুধবৰীয়া বজাৰ ডেইলী বজাৰৰ পৰাও ডেইলী বজাৰত যিবোৰ বস্তুৰ দাম দহ টকা সেইবোৰ বস্তু আমি সাপ্তাহিক বজাৰত গ'লে আমি আঠ টকামানত সাত টকামানতো কিনিব পাৰোঁ কাপোৰবোৰো দুখীয়া ধনীৰ পৰা দুখীয়ালৈকে মানুহে বস্তুবোৰ ল'ব পাৰে কাৰণ বস্তুবোৰ দৰ দাম কৰি ল'ব পাৰে আৰু অকল এখন দোকান বুলি নহয় তাত বহুতো দোকান হয় বেলেগ বেলেগ ঠাইৰ পৰা বেপাৰীবোৰ আহে বেলেগ বেলেগ ধৰণৰ দোকান দিয়ে কাপোৰ কানি ঠাণ্ডাৰ দিনত ব্লেংকেট কম্বল বেড কভাৰৰ দোকান কাপোৰ কানি মেখেলা চাদৰ শাৰী চব্জি বুলি ক'লে বেলেগ ঠাইৰ পৰা মুছলিম মানুহবিলাকে অনা শাক পাচলিবোৰ মাছ মাংস তেনেকৈ বিক্ৰী হয় টংলাৰ পৰাও বেপাৰীবোৰ আহে টংলাৰ পৰা অহা বেপাৰীবোৰৰ কাপোৰবোৰ আমি কম দামত ল'ব পাৰোঁ কাৰণ তাত টংলাত কাপোবোৰৰ দাম কম বুলি কয় কিন্তু সকলো মানুহৰ বাবে মানে যাবৰ কাৰণে সুবিধা নহয় আৰু নিজৰ ঠাইতে যিহেতু এটা সাপ্তাহিক বজাৰ হয় সেই বজাৰখনত যিহেতু একেলগে পোৱা যায় বস্তুবোৰ নিজৰ সকলো প্ৰয়োজনীয় বস্তু পোৱা যায় মনিহাৰী বস্তুবোৰ আমি ডাঙৰ ডাঙৰ যদি শ্বপিং মল দোকানবোৰত কিনিব যাওঁ সেইবোৰ বস্তুৰ দাম বহুত হয় কিন্তু সেই বস্তুবোৰৰে আমি যেতিয়া সাপ্তাহিক বজাৰত লওঁ সেই সাপ্তাহিক বজাৰত আমি অকণমান কমত ল'ব পাৰোঁ যিহেতু মিডিল ক্লাছ মানুহখিনিৰ কাৰণে অলপ দুখীয়া শ্ৰেণীৰ মানুহখিনিৰ কাৰণে সুবিধা হয় সেই সাপ্তাহিক বজাৰখিনি দুখীয়া মানুহক বহুতখিনি সহায় কৰে বস্তুবোৰ লোৱাত কাৰণ যিমান ডাঙৰ দোকান হয় ডাঙৰ দোকানৰ বস্তুবোৰ সিমানেই অলপ দামী হয় সকলোৱে কিনিব পৰা নহয় কিন্তু সাপ্তাহিক বজাৰত কিনিব পাৰে আৰু পাচলিবোৰ যেনেকুৱা ডেইলী বজাৰত পাচলিৰ দাম অকণমান বেছি হয় যি কাৰণ তাত আমাৰ লোকেল মানুহখিনি দোকান দিয়ে আৰু সপ্তাহিক বজাৰত যিহেতু বাহিৰৰ পৰা বেপাৰীবোৰ আহে ঘৰুৱা চব্জিবোৰ তেওঁলোকে লৈ আহে সেইকাৰণে তাত আমি অকণমান কমত পাওঁ আৰু মানুহে বিয়া সবাহৰ যেতিয়াহ'লে প্ৰয়োজনীয় যিবোৰ মানে কেঁচা চব্জি হয় বজাৰ হয় পাৰিলে মানুহে এই সাপ্তাহিক বজাৰখনৰ পৰাই লয় সাপ্তাহিক বজাৰখনত অকল যে কেঁচা চব্জি কাপোৰ কানি মনিহাৰী বস্তু পায় সেয়ে নহয় লগতে আপোনাৰ ধৰক বহুতো কাঠৰ বস্তু বিক্ৰী কৰিব আহে বেলেগ বেলেগ ঠাইৰ মানুহবিলাকে নিজৰ নিজৰ বেলেগ বেলেগ ঠাই লৈ আহে মছলা পাতিবোৰ আনে খোলা মছলাবোৰ বিক্ৰী কৰে ইয়াত গুৰ মিঠাই চিৰা মুড়ি সেইবোৰ কিনিব পায় লগতে কাঠৰ ধৰক বিচনা আলনা চেয়াৰ সেইবিলাক আনে বিভিন্ন ধৰণৰ বস্তুবোৰ পায় আৰু সকলো বস্তু পায় সৰু সৰু সৰু এটা বেজিৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ বস্তুবোৰ ধৰক গৰু মৈলৈকে বস্তুবোৰ পায় আৰু আছে তেনেকৈ বহুতো বস্তু আৰু বজাৰ বুলি ক'লে যিখিনি মানুহৰ নৃত্য প্ৰয়োজনীয় বুলি কয় ঘৰ এখনত যি যি বস্তুৰ প্ৰয়োজন হয় সকলোখিনিয়ে বস্তু পোৱা যায় ফুল গছৰ পৰা আৰম্ভ কৰি অকল নাৰ্চাৰীতে যে ফুলৰ পুলি পোৱা যায় সেই নহয় এই বজাৰখনতো মানুহে ফুলবোৰো বিক্ৰী কৰিব আনে ফুলগছৰ পুলিবোৰ বিক্ৰী কৰিব আনে শাক পাচলিৰ গুটিবোৰ বীজবোৰ বিক্ৰী কৰিব আনে শাক পাচলি পায় ঘৰুৱা শাক পাচলিবোৰ লৈ আহে মাছবিলাক মাছ মাংস সকলো দোকান আছে বিভিন্ন ধৰণৰ দোকান আছে এইবোৰ কম দামতো কিনিব পাৰি ডেইলি বজাৰতকৈ সাপ্তাহিক বজাৰত বস্তুৰ দাম অকণমান কম হয় লগতে আমি নিজে দাম দৰ কৰি অকণমান কমায়ো ল'ব পাৰোঁ